পটকে কিবা এটা হ'লে দেখাবলৈ হে বুলি ফুৰিবলৈ হ'লেও গোলাঘাটে যাব লাগিব ফুৰিবৰ কাৰণে বজাৰ হাট কৰিবলৈ কাপোৰ কানি কিনিবৰ হ'লেও গোলাঘাট যাব লাগিব লগতে কি ক'ৰ্টখনো গোলাঘাটতে আছে ক'ৰ্টলে বা বিভিন্ন অফিচৰ অফিচ কাচাৰী কামবোৰৰ কাৰণেও আমি গোলাঘাটে যাব লাগিব প্ৰত্যেকটো সময়তে গোলাঘাট মানে টাউনখনে বিশেষকৈ আমি যাব লাগিব গাঁৱত প্ৰত্যেকটো বস্তু বিচাৰিলৈ পোৱা নাযায়

তাৰ পাছতহে গোলাঘাটখন পাৰ হৈ বেলেগ ক'ৰবাত পঢ়িবলৈ যোৱা হয়